হেল্ল' হেল্ল' অঁ

অঁ মই কৈছোঁ দে দোকানত অঁ অঁ মেখেলা চাদৰ আছে নেকি কি কালাৰত আছে অঁ ৰঙা এক যোৰা লাগিছিল লাগিছিল কিমান পইচা লাগিব অঁ অঁ অঁ মোক এক যোৰা মেখেলা চাদৰ লাগিছিল আৰু কি পাম বাৰু অঁ দোকানখন কেইতাক লেগি খোলা থাকিব অঁ মই তেতিয়াহ'লে মই চাৰিটামান বজাত যাম অঁ তেই মই চব পাম তাতে